সাধাৰণতে বোৰ বচাই ৰখাটো কঠিন সেই বিষয়ে ক'বলৈ হ'লে সাধাৰণতে বানপানীৰ দিনত কিছুমান গছ সাধাৰণতে হালি পৰি যায় কাৰণ বানপানীৰ সময়ত তাৰ শিপাবিলাক শিপাবিলাক খাই বানপানীয়ে উটুৱাই দিয়ে আৰু গছডাল সাধাৰণতে বাগৰি যায় সাধাৰণতে ক'বলৈ গ'লে যিবিলাক ৰবি শস্য় আছে সেইবিলাক গছ বানপানীৰ দিন দিনত মৰি যায় বিশেষকৈ ক'বলৈ গ'লে কল কলগছডালৰ কথাই ক'লে সেইডাল সাধাৰণতে বানপানীৰ দিনত পৰি যায় আনহাতে তেনেকুৱা কিছুমান গছ পাণগছ আদি এইবিলাক বানপানীৰ দিনত মৰি যায় যে বানপানীৰ দিনত গছবিলাক বহুত বেছি পৰি পৰিমাণে যত্ন ল'ব লাগে আৰু সেইবিলাক ওখ কৰি থ'ব লাগে যিহেতু যিহেতু পা পানী বেছি হ'লে সেইবিলাক গছ গছ গছ গছৰ বহুত কষ্ট পায় আৰু কষ্টৰ ফ ফলত সেইবিলাক গছ মৰি যাব পাৰে গতিকে তাৰবাবে ব্যৱস্থা ল'ব লাগে ঠিক তেনেকৈ যেতিয়া শুকান শুকান বতৰত যেতিয়া কোনো ধৰণৰ বৰষুণ নহয় তেতিয়াহ'লে গছৰ তেতিয়া গছৰ তেতিয়া গছৰ পুলিবিলাক মৰহি যাব পাৰে আৰু সেইবিলাকৰ এক বিশেষ ধৰণৰ যত্ন ল'ব লাগে আৰু আৰু আৰু তাত গছৰ গুড়িত পানী ঢালিব লাগে আনহাতে ঠাণ্ডা গৰম বা ঠাণ্ডা দিনত গছবিলাকৰ যত্ন লোৱাৰ পদ্ধতিটো বেলেগ বেলেগ যে গৰম দিনত যেতিয়া বানপানী হয় তেতিয়াহ'লে বানপানীৰ সময়ত গছবিলাকৰ গুড়িত মাটি দিব লাগে আৰু যিহেতু মাটি দিলে ওখ অলপ ওখ হয় অলপ অলপ ওখ হ'লে তাত পানী উঠাৰ সম্ভাৱনাটো কম থাকে আনহাতে ঠাণ্ডা দিনত বৰ বিশেষ আমাৰ অঞ্চলত বৰ বিশেষ ব্যৱস্থা নল'লেও হয় কাৰণ ঠাণ্ডা দিনত ঠাণ্ডা দিনত গছবিলাকৰ গছবিলাকৰ গুড়িত বহুত বেছি পৰিমাণে পানী থাকে আৰু পানী থকা কাৰণে সেইবিলাক কোনো ধৰণৰ ক্ষতি নহয় কিন্তু তথাপিও ঠাণ্ডা দিনতো কিছু পৰিমাণে গছৰ গুড়িটো চাফা কৰি ৰাখ ৰাখি চাফা কৰি ৰাখিব লাগে কাৰণ ঘাঁহ বন আদি বেছি হ'লে গছডাল মৰহি যাব পাৰে আৰু তাৰ লগতে যাতে গছডালত আন আন গছডালত আন কিছুমান আন আন উদ্ভিদে আহি তাত যাতে ঠাই নলয় যেনে ধৰক যেনে ধৰণৰ পৰিজীৱি উদ্ভিদ এইবিলাক যাতে ঠাই ল'ব নোৱাৰে গতিকে তাৰ ব্যৱস্থাটো ৰাখিব লাগে ঠিক তেনেকৈ এই গৰমৰ দিনত গৰমৰ দিনত দুই দুই দুই ধৰণৰ ঘটনা ঘটিব পাৰে যে হয়তু গৰমৰ দিনত বেছিকৈ বানপানীও হ'ব পাৰে নতুবা কেতিয়াবা মানে বহুত বেছি গৰম বা কোনো ধৰণৰ বৰষুণ নহ'লে তেতিয়া খৰাং বতৰো হ'ব পাৰে গতিকে দুয়োটা ব্যৱস্থাতে ল'ব লগা যত্নখিনি বেলেগ বেলেগ হয় মই আগতেই কৈছোঁ যে বানপানী হ'লে তাৰ ব্যৱস্থাটো বেলেগকৈ ল'ব লাগিব গছৰ গুড়িত মাটি দিব লাগে আনহাতে যেতিয়া ঠান যেতিয়া এই খৰাং বতৰ হয় খৰাং বতৰ হ'লে গছত পানী ঢালিব লাগে যে তেনেকৈ এক প্ৰকাৰ ব্যৱস্থাবিলাক ল'ব লাগে